হাঁহ কুকুৰা উৎপাদনত পোহৰৰ তাৎপৰ্যতা বহুত এই চৰাই চিৰিকতি আশ্ৰণ আৰু উৎপাদনশীলতাত বহুতো ধৰণে প্ৰভাৱ পেলায় হাঁহ কুকুৰা উৎপাদনত পোহৰৰ প্ৰয়োজন হয় কাৰণ এখন হাঁহ বা কুকুৰাৰ ফাৰ্ম খুলিবলৈ হ'লে বহুতো লাইটৰ প্ৰয়োজন হয় আৰু পোহনীয়া হাঁহ কুকুৰাবিলাকক সময়মতে খোৱাবলৈ বা যত্ন ল'বলৈ বহুতো ধৰণৰ সুবিধা ল'বলগীয়া হয় সেইকাৰণে ঠাণ্ডা দিনত ঠাণ্ডা নে সৰু হৈ থকা পোৱালীবিলাকে ঠাণ্ডা নাপাবলৈ ৰঙা লাইটৰ ব্যৱহাৰ কৰা হয় কাৰণ এই লাইটোৱে ইহঁতৰ সৰু সৰু পোৱালিবিলাক গৰম কৰি ৰাখে প্ৰথম অৱস্থাত প্ৰায় পোৱালিবিলাক সৰু হৈ আহে সেইকাৰণে ইহঁত ইহঁতি মৰি নাযাবলৈ এইবিলাক ৰঙা লাইটৰ ব্যৱহাৰ কৰা হয় আৰু গৰম দিনত এইবিলাক লাইটৰ অন্য কিছুমান বগা যাক আমি এল ই ডি বাল্ব বুলি কওঁ এনেকুৱা ধৰণৰ কিছুমান লাইট লগোৱা হয় কাৰণ ৰঙা বা লাইটটোৱে গৰম দিনত বেছি গৰম উঠায় এনে এনে ফলত হাঁহ বা কুকুৰাৰ পোৱালিবিলাকৰ মৰি যোৱাৰ সম্ভাৱনাটো বেছি থাকে এনেধৰণেই এইবিলাকৰ ফলতেই চৰাই আচৰণত উৎপাদনশীলতাত বহুতো লাইটে বহুতো প্ৰভাৱ পেলায়